হেল্ল' অ হয় ক'ব অ হয় হয় হয় হয় বাছ চলাওঁ বাৰু মই হয় আপুনি মানে টাইমটো আপোনাৰ কেতিয়া হ'ব

অ আপুনি অ কওকচোন

অক্টোবৰ দহ তাৰিখ মানে অ মোৰ আলট্ৰা হয় ওম অ আপোনাৰ কেইজনমান মানুহ আছে

আপুনি এটা কাম কৰিব তেতিয়াহ'লে মই আপুনি মোক যেতিয়া যায় আপুনি অক্টোবৰ দহ তাৰিখে যাব ন' হেল্ল' শুনিছে

মানে কি ক'ৰলৈকে যাম বুলি ক'লে আপুনি মৰিগাঁৱৰ পৰা ক ক'ৰলৈকে যাম বুলি ক'লে অ মোটামুটি আপোনাৰ এই ষোল্ল হেজাৰমান আহি যাব

অ ঠিক আছে ও